মই আগতে এবাৰ বোটৰ হেডফ'ন কিনিছিলোঁ হেডফ'নডাল বৰ সুবিধাজনক নহয় হেডফ'নডান কিনা মই প্ৰায় তিনি মাহৰ ভিতৰত হেডফ'নডালৰ এটা ছাইডে নুশুনা হ'ল আৰু আৰু এক মাহৰ ভিতৰত ই ইটো ছাইডেও নুশুনা হৈ থাকিল